মই টিভিত লাইভ খেল বহুতো মানে দুখন চাইছোঁ যেনে ফুটবল খেল চাইছোঁ আৰু ক্ৰিকেট খেল মই ফুটবল খেল চাই বহুত ভাল পাওঁ কিয়নো মই এজন খেলুৱৈ বহুত ভাল পাওঁ মোক ক্ৰাছ হয় ৰণাল্ডো সেই তেওঁৰ লাইভ খেল চাইছোঁ তাৰপিছত আৰু ক্ৰিকেট খেল চাইছোঁ কাৰণ আমাৰ ভাৰতৰ যোনটো দলত ক্ৰিকেট যিখিনি প্লেয়াৰ আছে তেওঁলোকক বহুত বেছিয়ে ভাল লাগে সেইকাৰণে ক্ৰিকেট খেল লাইভ দিলে বুলি ক'লে নোচোৱাকৈ থাকিবই নোৱাৰোঁ ৰাতি ওজাগৰে থাকি কেইবাখনো মই খেল চাইছোঁ এবাৰ মই মই তেতিয়া মেট্ৰিক দি থাকোঁতে মানে মেট্ৰিক পৰীক্ষা যেতিয়া মানে মেট্ৰিক পৰীক্ষা হোৱা নাই হ'বগে আৰু পৰীক্ষাৰ কাৰণে যেতিয়া আমি ঘৰত মানে পঢ়ি থাকোঁ তেতিয়া ৰাতি এবাৰ ক্ৰিকেট খেল দিছিলে ক্ৰিকেট খেল মই মোবাইলত মনে মনে মানে মোবাইলটো লগাই ক্ৰিকেট খেল চাই আছিলোঁ তাৰপিছত মায়ে ভাবিছে মানে হেৰি কি বুলি কয় মই পঢ়ি আছোঁ বুলি কিন্তু মই পঢ়ি থকা নাছিলোঁ আচলতে খেল চাই আছিলোঁ বহুত বহুত ৰাতিলেকে তাৰপিছত মায়ে যেতিয়া গম পালে যে মই খেল চাই আছোঁ বুলি তেতিয়া খেল চাই চলি গম পোৱাৰ পিছত মোৰ মোবাইলটো কাঢ়ি লৈ গ'ল মোক গালি পাৰিলে তাৰপৰা মোৰ যেতিয়ালৈকে পৰীক্ষা শেষ নহ'ল তেতিয়ালৈকে মোবাইলটো নিদিলে আৰু সেই মুহূৰ্তত মোৰ মানে বহুত দুখ লাগিছিলে কাৰণ তাৰপিছতো আৰু কেবাখনো খেল হৈ আছিলে সেই খেলকেইখন মই চাব নেপালোঁ পিছত কোনে কোনে জিকিলে সেইখিনি গম পালোঁ বাৰু ক্ৰিকেট খেল চাই মই বহুতেই ভাল পাওঁ আৰু আমাৰ পৰিয়ালৰ যি যিজন সদস্য আছে মা দেউতা ভাইটি ভণ্টি আমি গোটেই পৰিয়ালটোৱে খেলত মানে বহুত খেল চাই বহুত ভাল পাওঁ আৰু খেল আমি ৰাতি যিমান সময় লাগে খেল দিয়ে মানে গোটেইখিনি চাওঁ বিশেষকে ৱৰ্ল্ড কাপ দিলে চাওঁ টি টুৱেণ্টি এইবিলাক মানে খেল ক্ৰিকেট খেলৰ মানে যি যি ক্ৰিকেট খেল হয় গোটেইখিনিয়ে চাওঁ আৰু চাই বহুতেই ভাল লাগে আৰু ক্ৰিকেট খেল চাই থকা মুহূৰ্তত বহুতো মানে জমনিও হয় গোটেই পৰিয়ালৰ মানুহখিনিয়ে যেতিয়া কোনোবা আউট হয় সেই মুহূৰ্তত বহুত দুখ লাগে আৰু সেই মুহূৰ্তত আমি গোটেই ঘৰৰ মানুহখিনি মানে একদম কি কৰোঁ কি নকৰোঁ অৱস্থা হৈ যায় তাৰপিছত যেতিয়া জিকে বহুত ভাল লাগে উকিয়াও গোটেই একদম ঘৰৰ মানুহে এইবিলাকে আমি কৰোঁ আৰু তাৰ পৰা তেনেকে বহুত আছে খেল চাই ভাল পাওঁ খেল আমাৰ প্ৰিয় হয় ৰাতি ওজাগৰে তেনেকে বহুতো খেল চাইছোঁ মানে বহুত টাইম খেল চাইছোঁ গালিও খাইছোঁ সেই স্মৃতিবিলাক ভালো লাগে গালি খাই খাই খেল চোৱাৰ যিটো আমেজ সেই আমেজ হয়তো পোৱা নাযায় মানে সেইখিনি আৰু পাহৰিব নোৱাৰিম আচলতে ৰাতি উজাগৰি হৈ আৰু এবাৰ হৈছিলে হেৰিয়ত ডিগ্ৰী মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া ছেমিষ্টাৰ এগজাম হৈ আছিলে খেল চাই থকা অৱস্থাত মোৰ তেতিয়া পৰীক্ষা মানে হ'ব আৰু চেমিষ্টাৰ এগজাম তেতিয়া খেল চাই থাকোঁতে ৰাতি ইমানেই দেৰি হ'ল মোৰ ভালকে মানে খে খেল চাই থাকোঁতে পঢ়িবলে নহ'ল আৰু তেতিয়া মানে মোৰ পৰীক্ষা সেইদিনা পৰীক্ষাৰ লগত মানে মোৰ টোপনি খটি যিহেতু টোপনিয়াই আছোঁগে পৰীক্ষা হলত আৰু লিখিবও নোৱাৰিলোঁ

আৰু তেনেকে মোৰ পৰীক্ষা ইমানো ভাল নহ'ল যিমানটো মানে ভাবিছিলোঁ পৰীক্ষা ভাল হ'ব বুলি সিমানটো ধৰণৰ ভাল নহ'ল তাৰপিছত সেই পৰীক্ষা ভাল নোহোৱা কাৰণে পিছত মা দেউতাৰ পৰা গালি খাইছোঁ তাৰপিছৰ পৰা মোৰ মানে খেল চোৱাটো বহুত বহুত কমি গ'ল তেতিয়াৰ পৰা তথাপিতো এতিয়া যিহেতু পঢ়ি শেষ হ'ল তাৰপিছত খেল আমি চাওঁ গোটেই ঘৰৰ যিমান মানুহ আছে গোটেইখিনিয়ে মিলি খেল চাওঁ আৰু খেল চোৱা সময়ত পপকৰ্ণ পপকৰ্ণ চাওঁ পপকৰ্ণ খাওঁ আৰু এইবিলাক আনি বিভিন্ন ধৰণৰ বস্তু বনাই লওঁ বনাই মেলি আমি খেল চাওঁ আৰু খেল চাওঁতে বহুত আনন্দ পাওঁ সেই আন্দন সেই যোনখিনি মুহূৰ্ত সেই মুহূৰ্তখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ ক্ৰিকেট খেল মই বহুত ভাল পাওঁ ক্ৰিকেট খেলৰ গুৰু ভগৱান বুলি যাক কোৱা হয় শচীন তেণ্ডুলকাৰ তেওঁক মোৰ বহুত ভাল লাগে তেওঁ যেতিয়া খেল খেলে নোচোৱাকে মানে থাকিব নোৱাৰোঁ আৰু বিৰাট কোহলি হাৰ্দিক পাণ্ডিয়া তেওঁলোকক মোৰ বহুতে ভাল লাগে তেওঁলোকৰ খেল চাওঁ তেওঁলোকৰ খেল ভাল লাগে ইমানেই আৰু ৰাতি উজাগৰে কৰে থাকি খেল চোৱাৰ আমেজেই সুকীয়া